অঁ ভালনে ভালনে আপোনাৰ এই আছোঁ আৰু মাছ লওঁ কি কি আছে বাৰু মাছ

হয় হয় হয় হয় হয় মোক আজি হয় হয় হয় মোক হয় নাই মোক অলপ বেছিকে লাগিছিল মানে ঘৰত কাম ঘৰতে কাম এটা কৰিছোঁ ত' মানে মোক দহ পোন্ধৰ কেজি মানৰ মাছ লাগে সেই কি মাছ হ'লে ভাল হ'ব এক্সোৱেলি ৰৌ ভাবি আহিছিলোঁ মই

আবেলি আপুুনি কি অৰ্ডাৰটো লৈ লওঁক বাকী মই আবেলি কালেক্ট কৰি ল'ম আপোনাৰ পৰা হয়

হয় মোক অলপ সোনকালে লাগে মানে আপোনাৰ আঠটালৈকে মই আৰম্ভ কৰিম বাৰু আঠটা সন্ধিয়া আঠটাৰ কাম আৰু মাছ এই ফ্ৰাই কৰা আৰম্ভ হৈ যাব ত' আপুনি মোক মাছটো ছটা মানত দিলেও হ'ব সন্ধিয়া মাছটো আপুনি চাইজটো একদম চাইজটো ভালকে কৰিব

সকাম আছে হয় পিচটো

হয় হয় এনেই মাছটো ক'ৰ ক'ৰ পৰা আহিছে চুলুঙৰ পৰা হয় মাছটো মিঠা হ'ব নে হয় হয় নাই নাই দিয়া নাই হয় হয়